যাত্ৰীবাহী বাছৰ বিষয়ে ক'বলৈ গ'লে বহুত কথা আছে যাত্ৰীবাহী বাছ কিছুমান চালক ভাল থাকে আৰু কিছুমান অলপ বেয়া চালক থাকে সেয়েহে বেয়া চালকসকলে অতি দ্ৰুত গতিত চলাই অভাৰটেক কৰিব বিচাৰে এনে বাছত উঠিলে গ'লে বহু বিপদ সন্মুখীন হ'ব লগাত পৰে ভাল চালকসকলৰ লগত যাত্ৰা কৰিলে ভাল লাগে মই বাছেৰে গুৱাহাটীলৈকে ভ্ৰমণ কৰিছোঁ এই ভ্ৰমণ গৈ থাকোঁতে কাজিৰঙাৰ বননিত বহুতো জীৱ জন্তু দেখা পাইছিলোঁ যেনে গড় হৰিণা হাতী বনৰীয়া ম'হ বহুতো চৰাই আদি দেখিবলৈ পোৱা গৈছিল এবাৰ বাছত মানুহ বেছি হোৱাৰ কাৰণে জেগা নোহোৱাত ইষ্ট'ৰেজ কেৰিয়াত যাব লগা হৈছিল এইটো এটা স্মৰণীয় কাহিনী কিছুমান বাছ ছিটবিলাক বাহিৰৰ বহিবলৈ ভাল কিছুমান বাছৰ ছিটবিলাক বৰ ভাল নহয় বিশেষকৈ আমি বাছৰ যাত্ৰী হিচাপে আমি বাছৰ চালকসকলৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি যাতায়ত কৰোঁ গতিকে বাছ চালকজনেও সম্পূৰ্ণ কৰ্ম নিষ্ঠাৰে তেওঁ যাত্ৰীবাহীক কেনেকৈ যাত্ৰাত কোনো বিঘিনি নোহোৱাকৈ যাত্ৰাটো সফল কৰিব পাৰি তাৰ বাবে তেওঁ সম্পূৰ্ণ দায়বদ্ধ হোৱা দৰকাৰ যাত্ৰীবাহীসকলেও চ চালকৰ ওপৰত সম্পূৰ্ণ নিষ্ঠাৰে যাত্ৰাত সহযোগ কৰিব লাগে আৰু চালকক গাড়ী চলোৱাত মৌনভাৱে একো অসুবিধা নোহোৱাকৈ ভালদৰে চলাবলৈ দিব লাগিব ষ্ট'ৰেজ কেৰিয়াসমূহ ভাল হ'ব লাগিব যাতে ইষ্ট'ৰেজত বস্তু উঠাওঁতে যাতে তলত বহি থকা যাত্ৰীসকলে একো অসুবিধা নহয় ষ্ট'ৰেজ কেৰিয়াৰবিলাকত অলপ বহল আহল হোৱাৰ দৰকাৰ লগতে নিজৰ বয়বস্তুবিলাক যাতে একো সম্পূৰ্ণ নিৰাপদে থয় তাৰ বাবে লক্ষ্য কৰিব লাগিব কাৰণ যাত্ৰাত যাত্ৰীয়ে নিজৰ লগতে বয়বস্তু যাতে নিৰাপদে হয় তাৰ বাবে সদায় লক্ষ্য কৰে খিৰিকীৰ ওপৰৰ চিটবিলাক যাতে সম্পূৰ্ণ নিৰাপদ হয় তাৰ বাবে লক্ষ্য ৰাখিব লাগিব সম্পূৰ্ণ খিৰিকীৰ কাঁচবিলাক যাতে ভালদৰে খোলা মেলা কৰিব পাৰে কাজবিলাক সম্পূৰ্ণ যাতে কঠিনভাৱে লাগি থাকিব লাগে সেইটো সম্পূৰ্ণ গুৰুত্ব দিব লাগিব বাছৰ গৰাকীয়েও সেই কথা গুৰুত্ব দিব লাগিব যাাত্ৰীবাহী বাছবিলাক সম্পূৰ্ণ ডিজেলেৰে চলে সাধাৰণতে ডিজেলেৰে চলা গাড়ীবিলাক বহু শব্দ হয় সেই শব্দৰে যাতে যাতায়ত কৰোঁতে যাত্ৰীৰ একো অসুবিধা সন্মুখীন নহয় তাৰ বাবে বাছৰ চালকে সদায় নিৰীক্ষণ কৰাৰ দৰকাৰ এতিয়া ক'বলৈ গ'লে বাছেৰে বহু দূৰ দূৰণলৈ ভ্ৰমণ কৰা হৈছে তেনে অভিজ্ঞতা বহুত আছে